অসমীয়া ভাষাটোৰ ওপৰত আচলতে বড়ো বা বঙালীৰ কোনো ধৰণৰ প্ৰভাৱ নাই অসমীয়া এটা স্বাধীনচিতীয়া ভাষা আৰু ইয়াৰ লগত বঙালীৰ আখৰৰ যদিও সামঞ্জস্য আছে কিন্তু তেওঁলোকৰ ভাষাটো আৰু অসমীয়া ভাষাটো সম্পূৰ্ণ পৃথক এই বিষয়ত বহুতো পণ্ডিত গৱেষকে কৈ গৈছে যে বঙালী আৰু অসমীয়া সম্পূৰ্ণ দুটা ভাষা আৰু এই দুই ভাষাৰ ভিত্তিত দুটা সম্প্ৰদায় গঢ়ি উঠিছে আৰু ইয়াৰ লগত যিটো বড়ো বড়োটো অকল অসমৰ এটা উপভাষাহে ই বড়ো যিখিনি আমাৰ বড়ো ভাই বন্ধু আছে তেওঁলোকেহে বড়ো ভাষাটো বহুলভাৱে প্ৰচলিত কৰে আৰু তেওঁলোকে বড়ো ভাষাটো যদিও প্ৰচলিত কৰে কিন্তু তেওঁলোকে আমাক যেতিয়া আমাৰ লগত কথা হয় তেতিয়া কিন্তু অসমীয়াতে কথা হয় আমি কিন্তু যিখিনি অসমীয়া মানুহ অসমীয়া মানুহখিনিয়ে কিন্তু আমি বড়ো ভাষাটো নাজানো হয়তো গোটেই অসমীয়া মানুহৰ দুই শতাংশ মানুহেই হয়তো বড়ো ভাষা জানে বাকী আঠানব্বৈ শতাংশ মানুহেই বড়ো ভাষাটো নাজানে আৰু ঠিক তেনেদৰে বড়ো যিখিনি মানুহ তেওঁলোকৰ কিন্তু নব্বৈ শতাংশ মানুহেই অসমীয়াত কথা কয় দহ শতাংশইহে হয়তো অকল বড়োতহে কথা কয় গতিকে এই বিষয়ত বড়োটো অসমীয়াৰ এটা উপভাষা বা বঙালী আৰু অসমীয়া এই দুটা কাহানিও একত্ৰীকৰণ নহয় আৰু ইটো সিটোৰ লগত সম্পূৰ্ণভাবে পৃথক যদিও আখৰৰ সামঞ্জস্য আছে তথাপিতো এই দুটা ভাষা কোনোদিন একত্ৰিত হ'ব নোৱাৰে বা একে ভাষা নহয়